ৰন্ধনক এক পে পেছা হিচাপে ল'ব পাৰে কিয় ল'ব পাৰে কাৰন আমাৰ দৈনন্দিন জীৱনত আমি খাদ্যটো প্ৰাধান্যটো বেছি দিওঁ আৰু যিহেতু নিজৰ পেটটো ভৰাবৰ কাৰণে সকলোৱে কিবা কৰি হ'লেও সেই খাদ্যটো প্ৰস্তুত কৰে নিজেই ৰান্ধে হ'ব পাৰে সকলো এটা ডাঙৰ চেফ নহ'ব পাৰে বা ধৰি লওক ৰান্ধনি নহ'ব পাৰ কিন্তু হ'লেও তেওঁলোকে এট লিষ্ট পিঁয়াজটো বা ৰচুনটো তেল মাৰি পেলাই নিজৰ দাইলটো বনালে ভাতটো বনালে আৰু সেয়ে কি হৈছে আমাৰ বহুতখিনি ইয়াৰে ওলাই যোৱা বহুতখিনি ছাত্ৰ ছাত্ৰী আছে যি হোটেল মেনেজমেণ্ট পঢ়ি আছে আমাৰ অসমতো আছে তেনেকুৱা প্ৰতিষ্ঠান চাৰি পাঁচখন আছে আৰু সেই প্ৰতিষ্ঠানত হোটেল মেনেজমেণ্টৰ যিটো এটা কোৰ্ছ বা যিটো এই পঢ়াৰ বাবে এটা তেওঁলোকে গভৰ্ণমেণ্টে আমাক মোকলাই দিছে এইটো এটা মিডিয়াম হিচাপে যে এইটো ধৰি লওক এটা পেছা হয় আপোনালোকে এইটোত আহিব পাৰে আৰু আমাৰ আমাৰ ধৰি লওক অসমৰে সঞ্জীৱ দা আছে সঞ্জীৱ কাপুৰ তেওঁ ইয়াৰ পৰাই গৈছে আৰু তেওঁৰ এতিয়া বাহিৰত যি নাম তেওঁৰ নামৰ আগত এতিয়া আমাৰ আমি নিজেই গৌৰৱ কৰোঁ যে হয় আমাৰ ইয়াৰে এজন গৈ পেলাই আৰু তেওঁৰ ষ্টাইল চাবলৈ গ'লে আপোনালোকে চাব পাৰে যে মানে তেওঁৰ যিটো প্ৰণালী বনোৱা বৰ সুন্দৰ আৰু তাত যে খাদ্যটোত এই কিবা মিচটেক বা কিবা ভুল থাকিব সেইটো নহয় খাদ্যটোৰ টে'ষ্টটো বহুত ভাল হ'ব আৰু আমাৰ ধৰি লওক ডি ৱাই থ্ৰী ছিক্স ফাইভ হওক আৰু আমাৰ চেনেল আছে কিছুমান ৰং আছে তাতো আমাৰ ধৰি লওক ৰান্ধনীশাল বা কিবা বুলি তেনেকুৱা প্ৰগ্ৰেম কিছুমান আজিকালি দিয়া হয় য'ত আমাৰ প্ৰমোশ্যন হয় য'ত আমাৰ আমি এইটো এটা বিদ্যা হয় যিটো আমাৰ ৰন্ধন কৰা এইটো এটা বিদ্যা আৰু সেই বিদ্যাটোক এতিয়া সৰু ল'ৰা ছোৱালীয়ে হওক বাহিৰতে হওক ভাল ভাল হোটেল হওক আমাৰ গুৱাহাটী যদি চহৰখনত চাই গুৱাহাটী চহৰত আমাৰ ধৰি লওক ভাল হোটেল আছে ভিভাণ্টা আছে কিৰণশ্ৰী আছে আৰু তাত আমাৰ যি লোকেল আমাৰ ল'ৰা ছোৱালী আমাৰ ইয়াতেই থকা ইয়াৰ স্থায়ী বাসিন্দাই তাত চাকৰি বা তাত নিয়োগ হৈছে তেওঁলোকৰ এটা ধৰি লওক অ' অকুপেশ্যন এটা হৈছে তেওঁলোকে তাৰ পৰা জীৱিকাৰ যিটো নিজৰ জীৱিকাৰ যিটো পইচা বা মানে নিজৰ পৰিয়ালটো চলাবৰ কাৰণে যিখিনি ধন লাগে সেইখিনি ধন তেওঁলোকে সেইটো মিডিয়ামৰ থ্ৰোতে পাইছে আৰু ভাল লাগিছে কি বাহিৰৰ পৰা আমি যিমানখিনি ফৰেইনাৰ বা হেৰি আহে আমাৰ ইয়াৰ যিটো এথেনিক ফুড বুলি কয় আমাৰ যিটো ন লোকেল খানা আমাৰ ধৰি লওক শাক পাতো হ'ব পাৰে আমাৰ দাইলটোও হ'ব পাৰে মাটি মাহৰ দাইল হ'ব পাৰে কিবা হ'ব পাৰে তো এইবোৰৰ প্ৰস্তুতি আমাৰ ইয়াত বহুত বিশেষভাৱে হয় আৰু আমি একেটা ধৰি লওক আমি দাইলটোকে ল'লোঁ বা ধৰি লওক মাংসটোকে ল'লোঁ আমাৰ ইয়াত কি হয় আমি তাৰে ওপৰত আমি এক্সপেৰিমেণ্ট এটা কৰি আমি নিজৰ নিজৰ যিটো এথেনিক ধৰি লওক আমি কিছুমান ব্যৱহাৰ কৰোঁ যেনেকৈ আমি পাঁচফোৰণ ব্যৱহাৰ কৰোঁ আমি ধৰি লওক হালধি ব্যৱহাৰ কৰোঁ আৰু আমাৰ ইয়াৰে যিখিনি নৰ্মেলী পোৱা আমাৰ যিখিনি হাৰ্বছ্ বা যিখিনি খোৱা বস্তু থলুৱা খোৱা বস্তু ইয়াৰ আমি বেলেগ বেলেগ আইটেম প্ৰস্তুত কৰোঁ বেলেগ বেলেগ হেৰি কৰি তো এইখিনিকে বহুতে ধৰি লওক পঢ়িছে ইয়াৰ বিষয়ে পঢ়িছে তেওঁলোকে ইয়াৰ বিষয়ে জানে আৰু সেইকাৰণে তেওঁলোকে নিজৰ ষ্টল হওক বা অনলাইনে হওক ছুইগী জ'মেটো আহিলে হয়তো ঘৰত বহিয়েই তেওঁলোকে সেইখিনি প্ৰস্তুত কৰি মানুহৰ আগত বিলাইছে আৰু মানুহে ভাল পাইছে এতিয়া হাঁহ মাংসটো ল'ব পাৰে বা ধৰি লওক খাছী মাংস ল'ব পাৰে কোনোবা হয়তো চহৰৰ থকা এজনে হয়তো সেইটো বিষয়ে অৱগত কিন্তু বনাই খোৱাত কি হৈছে তেওঁৰ সময় কম হ'ব পাৰে তেওঁৰ পৰিয়ালৰ হয়তো কিছুমানে নেখাব পাৰে কিন্তু অকলে খাব পাৰ কাৰণে সেই হোটেল মে মেনেজমেণ্ট কৰা যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে এটা যি প্ৰতিষ্ঠান এটাত আছে তেওঁলোকৰ দ্বায়িত্ব সেইটোৱে যে সেই মানুহখিনিক যিখিনিয়ে ধৰি লওক ভাবি থাকে যে খাব লাগিছিলে বা যি হওক যাৰ টে'ষ্ট আছে ধৰি লওক হাঁহ খাই ভাল পায় তো এতিয়া সেই ধৰণে বহুতখিনি অনলাইনত বা ধৰি লওক আপুনি গৈয়ো খাব পাৰে এতিয়া ভাল ভাল আমাৰ ইয়াত থকা আছে জুইশাল আছে ধৰি লওক য'ত আপুনি এথেনিক ফুড আপুনি ধৰি লওক যিখিনি খাদ্য যেনেকৈ আপুনি ধৰি লওক মাংসৰ ভিতৰত গাহৰি হওক বা এই খাছী হওক বা ব্ৰইলাৰে হওক বা লোকেল মুৰ্গীয়ে হওক তো এইখিনি আমাৰ এটা ভেৰাইটিজ নহয় বহুতখিনি ভেৰাইটিজ আমাৰ ইয়াত প্ৰস্তুত কৰি তিলৰ লগত হওক আপোনাৰ কলডিলৰ লগত হওক পচলা হওক তো এইবোৰৰ আমাৰ ইয়াত গোটেইখিনি এটা এটা সংমিশ্ৰণ বেলেগ বেলেগে কৰি কৰি নতুন নতুন আইটেম প্ৰস্তুত কৰে আৰু স্বীকৃতিও পাইছে বহুতখিনিয়ে ইয়াৰ পৰা আৰু বহুতখিনিয়ে মানে ক'বলৈ গ'লে এইটো এটা ভাল পেছা হয় এইটো এটা কাইলৈ যুগত আহিব পৰা এটা ভাল পেছা য'ৰ পৰা ধৰি লওক মানুহে বহুতখিনি নিজৰ পৰিয়াল চলাব পৰাকৈও নহয় বহুতখিনি নিজৰ নামটোৰ কাৰণেও কৰিব পাৰে তো মই ভাবোঁ কি এইটো আৰু আগবাঢ়িব লাগে আৰু প্ৰশিক্ষণবোৰক মই ধন্যবাদ দিছোঁ কাৰণ প্ৰশিক্ষণবোৰ নেথাকিলে আমাৰ ল'ৰা এটাই গৈ কিনো কৰিম কিনো কৰিম কৰি পেলাই বাহিৰত বহুত ভাল ভাল তাজ হওক ক'ৰবাত হওক আমাৰ ইয়াত প্লেচমেণ্ট হৈছে আমাৰ ইয়াৰ ল'ৰাই গৈ তাত কাম কৰি আছে তেওঁলোক ভাল ভাল চেফ হয় তেওঁলোকেও কাৰোবাক আমাৰ টেষ্টটো দিয়াইছে তো আমি সেইটো ভাল পাব লাগে যে আমাৰ মাজৰ পৰা বহুতখিনি এইটো পজিশ্যনত গৈছে